কুকুৰা কণী উমনি দিলে মানে গৰম দিনত যদি দিওঁ গৰম বেছি হ'লে কণীবোৰ ঘোলা হৈ যায় কণীবোৰ ঘোলা হোৱা ফলত পোৱালি নোলায় আকৌ কেতিয়াবা আকৌ আমাৰ ওচৰতে হাবি আছে এবিধ হেপা আছে সাপে আহি কণী খুটি থৈ যায় হেপাই আকৌ মাকজনী লৈ যায় উমনি কুকুৰা মাকজনী লৈ গ'লে উমনি দি থৈ দিয়া কণীখিনি বেয়া হৈ যায় ঠাণ্ডা দিনত কুকুৰাবোৰ ভালকে উমনি নবহিলেও পোৱালি নোলায় কুকুৰা কণীবোৰ যদি কুকুৰাই ভালকৈ উমনিত নবহে পোৱালি নোলায় কুকুৰা কণী উমনি দিবলৈ হ'লে পুৰণা কণী উমনি দিব নালাগে পুৰণা হ'লেও পোৱালি নোলায় বতাহ ধুমুহা হ'লে মানে গছ পৰি গঁৰাল ভাগিলে কুকুৰা পোৱালি কণী নোলাই কণী ভাঙি যায় কুকুৰা থ'লে উৰি ইজনী সিজনী কাজিয়া কৰি উমনি দিয়া যদি কণীখিনিৰ ওপৰত পৰি যায় তেতিয়াও পোৱালি নোলাই ভাঙি যায় কণীখিনি নষ্ট হয় কুকুৰা কণী ভূমিকম্প আহিলে নষ্ট হৈ যায় ভূমিকম্প হ'লে কুকুৰা কণী উমনি দিয়া উমনি কণী নোলাই ঘোলা হৈ যায় বাউ হৈ যায় কুকুৰাই ভালকে যদি উমনি নোলোৱা সৰহসৰীয়া কণী দিয়া হয় তেতিয়া পোৱালী চব নোলায় তেনেকেও কণী নষ্ট হৈ যায় কণী নষ্ট হয় গ'লে লোকচান হয় আকৌ সাপে যদি আহি কুকুৰা কণী মানে কুকুৰা উমনি লোৱা মাকজনী খুটি দিয়ে মাক মৰি গ'লেও কণীখিনি নষ্ট হৈ যায় ঠাণ্ডা দিনত বেমাৰ হয় কুকুৰাবোৰ বেছিকৈ উমনি কুকুৰাবোৰ বেমাৰ হৈ মৰি গ'লে কণীবোৰ নষ্ট হৈ বেয়া হৈ যায় কুকুৰাবোৰে বেছিকৈ কণী উমনি দিলে বেয়া উমনি দিয়া কুকুৰাবোৰে দুদিন মান বহি আকৌ উমনিৰ পৰা উঠি দিয়ে তেনেকৈ কণীবোৰ নষ্ট হৈ যায় পোৱালী নোলায় কুকুৰাৰ কণী উমনি দিওঁতে ভালকৈ

উমনি কুকুৰা মানে কণীখিনি বেয়া হৈ যায় কুকুৰা কণী উমনি দিবলৈ

ভাল জাগা লাগে য'তে ত'ত উমনি দিলে মানে মেকুৰী কুকুৰলৈ ভয় থাকে মেকুৰী কুকুৰে আহি খাই কুকুৰা কণীবোৰ বেয়া হৈ মানে লৈ যায়গৈ ভাঙি থৈ যায় কুকুৰা কণী উমনি দিওঁতে ভালকৈ চাই থাকিব লাগে লুটিয়া ভুটীয়া কৰি নহ'লে পোৱালি নোলায় একেফালে থাকিলে বেমাৰ হোৱা কুকুৰা

বেমাৰী কুকুৰা হ'লে কণীবোৰ ভালকৈ উমনি ল'ব নোৱাৰে তেতিয়া পোৱালি নোলায় কুকুৰা উমনি দিওঁতে খেৰ নহ'লে গৰম থৈলা বস্তা পাৰি বনাই দিব লাগে বেলেগত দিলে মানে পোৱালিবোৰ ভালকৈ নোলায় কুকুৰা কণী বেছিকৈ উৎপাদন কৰিবলৈ হ'লে ভাল সৰহ পৰিমাণে কুকুৰা আনি লৈ মতা কুকুৰা আনিব লাগিব মাইকী কুকুৰা হাৰৰ পৰিমাণে আনিবলৈ কম পৰিমাণে থাকিলে উৎপাদনটো কম হয় কণী কমকৈ পাৰিব কুকুৰা কণী কমকৈ পাৰিলে কমকৈ পোৱালি ওলাব সৰু ল'ৰা ছোৱালীও নাজানে সৰু ল'ৰা ছোৱালীয়েও কুকুৰা কণী পাৰিলে কুকুৰা কণী পেলাই মেলি ভাঙে মানে ৰখা দেখিলে চুই ডলীয়াই কুকুৰা কণী

উমনি দিয়াবলৈ গঁৰালটো ভাল হ'ব লাগে গঁৰালটো ভগা হ'লে পুৰা গঁৰালত সোমাই কণী কুকুৰে খাই মেকুৰীয়ে খাই থৈ যায়